আপোনাৰ নিজৰ ব্যৱসায়টো বিকশিত কৰাত এইটো নহয় যে মিডিয়াই মিডিয়াত প্ৰচাৰ হ'ব লাগে কিন্তু বিষয়টো হৈছে যে আপোনাৰ যিটো ব্যৱসায় দোকানেই হওক বা খেতিয়েই হওক অন্যান্য বিষয়বিলাক কিমান ডেভেলপ হৈছে সেইটোৰ ওপৰতহে আচলতে মিডিয়াই প্ৰচাৰ কৰাটো আচলতে কৰিব পৰাটোহে মেইন বিষয় কেনেদৰে সহায় কৰিছে সেইটো নহয় তাৰমানে আপুনি এই ব্যৱসায়টো কৰি মিডিয়াক কি আপুনি সহায় কৰিব বিচাৰে সেইটোতহে বেছি গুৰুত্ব তাৰমানে মিডিয়াক মাতি আনি আপোনাৰ কৃষিকৰ্মৰ যিখিনি আপুনি তাত খেতি কৰি ফচল অৰ্জন কৰিছে সেইখিনি আপুনি কিমান উন্নত ধৰণৰ কৰিছে সেইটোহে আচলতে মিডিয়াই গোটেই বিশ্বত প্ৰচাৰ কৰিব আৰু ক্ষুদ্ৰ ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায় বুলি ক'লে ধানখেতি বা বাৰীৰ শাক পাচলি ক্ষুদ্ৰ চাহখেতি এই ক্ষুদ্ৰ চাহ খেতিটোৰপৰা আচলতে কিমান কৃষিজীৱী কিমান ডেভেলপ হৈছে কিমান উন্নত সেই বিষয়টোতহে আচলতে মিডিয়াই গুৰুত্ব দিব আপুনি মাতি আনি মিডিয়াক তাৰমানে আপোনাৰ ক্ষুদ্ৰ ব্যৱসায়টোৰপৰা যে বহুত মানে নিবনুৱা যুৱকক আপুনি তাত উপকৃত কৰি তেখেতসকলৰ জীৱিকা আপোনাৰ ক্ষুদ্ৰ ব্যৱসায়ৰপৰা যে তেখেতসকলকো এটা অংশ দিব পাৰিছে সেইবিলাক বিষয়হে আচলতে মিডিয়াই গুৰুত্ব সহকাৰে ল'ব লাগে যিহেতু ক্ষুদ্ৰ খেতি কৰি সেই ক্ষুদ্ৰ খেতিটোতে ক্ষুদ্ৰ ব্যৱসায়টোতে দহজন যুৱক যুৱতী যেনে স্বাৱলম্বিত হৈছে সেই সেই বিষয়টোতহে বেছি গুৰুত্ব দিব লাগে যে পঞ্চাছ বিঘা খেতি কৰি দহজন ব্যক্তিক বা স্বাৱলম্বিত হোৱা আৰু এবিঘা মাটি খেতি কৰি দহজন যুৱক যুৱতীক স্বাৱলম্বিত কৰা সেইটোহে আচলতে মিডিয়াই প্ৰচাৰ মাধ্যমলৈ মিডিয়াত প্ৰচাৰ মাধ্যমত দিব লাগে আৰু তেতিয়া সেই যিজন মানে কৃষিজীৱী ব্যক্তি বা যিজন ক্ষুদ্ৰ ব্যৱসায়ী তেখেতে সেই বিষয়ত সেই ব্যক্তিজন তেতিয়াহে আৰু অলপ তেখেতে উন্নত চিন্তা চৰ্চাৰে দহজনৰপৰা যুৱক যুৱতী এশজনলৈ তেওঁ স্বাৱলম্বিত হোৱাৰ চেষ্টা কৰিবলৈ মনত আৰু উৎসাহ পাব এতিয়া ঘৰৰ বাৰীৰ ভিতৰতে যদি খেতিটো কৰে সেই খেতিটো কৰি সেই কম উৎপাদনৰ কম উৎপাদন কৰি তাৰ ভিতৰতে যদি পাঁচজন নিবনুৱা বা চাৰিজন নিবনুৱাক তেওঁ এখন তেওঁলোকৰ সংসাৰ চলাবলৈও এটা সহায় কৰি দিয়ে সেইটো আচলতে মিডিয়াই প্ৰচাৰ কৰিলে অন্যান্য বেলেগ গাঁৱত বা বেলেগ জেগাত এইবিলাক মিডিয়াৰ মধ্যামেৰে দেখি যেনেধৰণে আমাৰ যেনেকৈ এৰীসূতা এৰী পুহি পেলাই সূতা কাটি শিপিনী দুই এগৰাকী স্বাৱলম্বিত হৈছে দেশৰ উন্নতি হৈছে গাঁৱৰ উন্নতি হৈছে আৰু শিশুসকলেও দেখি উৎফুল্লিত হৈছে এই বিষয়বস্তুটো বুজি পাইছে আৰু অন্যান্য গাঁওবিলাকতো বা অন্যান্য অঞ্চলবিলাকতো এই বিষয়বিলাক হ'বৰ কাৰণে মিডিয়া এটা প্ৰচাৰ মাধ্যমেৰে প্ৰচাৰ কৰি তেওঁলোকক উপকৃত হ'বলৈ সহায় কৰি আহিছে বা সুদূৰ ভৱিষ্যতেও ঠিক এনেধৰণে তেওঁলোক স্বাৱলম্বী হ'ব পাৰিব